মই এই অঞ্চলত বিশেষকৈ আমি ন নৈৰ পৰা আদি কৰি বিলবিলাকত মাছ ধৰোঁ মাছ ধৰিবলৈ যাওঁ এই মাছবিলাক যদি আমি চাবলৈ যাওঁ সাধাৰণতে গৰৈ চেঙেলী মাছ শিঙি প্ৰায় আদি কৰি কমন কাৰ্প ৰৌ মাছ বৰালী মাছলৈকে আমি আৰু সৰু মাছ বুলি ক'বলৈ আমি ক'বলৈ যাওঁ মিছা মাছ দনিকণালৈকে আমি ইয়াত মাছ ধৰিবলৈ মাছ ধৰাত মাছ ধৰোঁ লগতে এই মাছবিলাকৰ ভিতৰত যদি আমি ক'বলৈ যাওঁ গৰৈ কমন কাৰ্প ৰৌ মাছ আৰু মিছা মাছ এইবিলাক বেছি উ মাছবিলাকৰ উচ্চ পদবী আৰু চাহিদা আছে আৰু এইবিলাক ধৰা হয় বেছিকৈ নৈ আৰু বিলবিলাকত আৰু এইবিলাক বেছিকৈ ধৰিবলৈ হ'লে আমাৰ হাতত জাকৈৰ পৰা আদি কৰি পল' আঁঠুৱাৰলৈকে প্ৰয়োজন হয় আৰু এই মাছবিলাকৰ বহুত দামৰ ঠাই অনুযায়ী দাম হোৱা দেখিবলৈ পোৱা যায় আৰু এই দামবিলাক ঠাই অনুযায়ী বেলেগ বেলেগ হয় যাৰ দ্বাৰা আমি গাঁৱলীয়া লোকসকলে মাছৰ দ্বাৰা কিছুমান জীৱনৰ যি প্ৰয়োজনীয় বস্ত্ৰ সেই আমি ক্ৰয় কৰিবলৈ সক্ষম হওঁ